বাৰিষাৰ ঋতুৱে আৰু বৰষুণৰ পৰিমাণে আমাৰ অঞ্চলত অৰ্থাৎ যোৰহাটত যথেষ্ট প্ৰভাৱ পৰা দেখা যায় এই বাৰিষা ঋতু আৰম্ভ হয় জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে আৰু সৰ্বাধিক বৰষুণ হয় জুলাই আৰু আগষ্ট মাহত এই অঞ্চলত অৰ্থাৎ যোৰহাটত বছৰি গড়ে প্ৰায় দুহেজাৰৰ পৰা পঁচিছশ মিলিমিটাৰ বৰষুণ হয় এই বাৰিষা ঋতু আৰু বৰষুণৰ পৰিমাণে আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলোৱা কাৰণসমূহ হ'ল পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাত যথেষ্ট ব্যাঘাত জন্মোৱা দেখা যায় বিদ্যুত বিচ্ছিন্ন হয় আৰু নলা নৰ্দমাবোৰত পানী জমা হোৱাৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাও দেখা যায় কৃষি কাৰ্যৰ ক্ষেত্ৰতো যথেষ্টখিনি প্ৰভাৱ পৰা দেখা যায় শস্য উৎপাদনতো প্ৰভাৱ পৰা দেখা যায় ইত্যাদি